হয় মোৰ বাই ভনী আছে মই ঘৰৰ সকলোৰে লগতে চব নিমিলোঁ চব বেলেগ হয় ভাবনাবোৰো বেলেগ আৰু হেৰিবোৰো বেলেগ হয় দেখিবলৈয়ো বেলেগ হয় একেবাৰে আৰু মোৰ মোৰ নিচিনা কোনো নিমিলে আৰু মই মই মানুহক খুব ভালপাওঁ মানুহক হেল্প কৰি ভালপাওঁ কাৰণ সিহঁতো ভাল পায় যদিও মানে সিহঁতৰো মনটো অকণমান হেৰি টাইপ হয় তাতে মই কিয় কৰিম সিহঁতে এনেকুৱা নকৰে কিন্তু মই নহয় মই সকলোখিনিয়ে মানে চবৰে লগত মই মিলোঁ আৰু সিহঁতে ইমান পুটুকতে মিলিব নোৱাৰে সেইটো কাৰণে সেইবোৰ ক্ষেত্ৰতো বহুত বেলেগ আৰু মই মোৰ ক্ষেত্ৰতো বহুত বেলেগ হয় দেখিবলৈটো বেলেগে বাট মই মই মানে দেখিবলৈও বেলেগ আৰু মই বাকী মানে মোৰ মনৰ ভাবনাবোৰো বেলেগ সিঁহততকৈ বহুত বেলেগ আৰু সিহঁতৰ কিছুমান কাপোৰ কানিবোৰো মানে ইহঁতে পচন্দ কৰাবোৰ মানে সিহঁতৰ সেই সিঁহতৰ সেইখিনি ক্ষেত্ৰটো বেলেগ আৰু খোৱা বোৱাখিনিও বেলেগ আৰু মানে মই যিবোৰ ভালপাওঁ সিহঁতিও ভাল পায় যদিও মানে মানে কি সেইটো বস্তু মানে কি হ'ল সদায় বেয়া বুলিয়ে কয় সেইটো কাৰণে মানে মই মোৰ লগত মানে কোনো বস্তুৱে নিমিলে সিহতৰ লগত খোৱা বোৱা হওক বা পিন্ধা হওক বা ক'ৰবাত মানে ক'ৰবালৈ গ'লে বা কিহত যদি বজাৰ বজাৰ যদি যোৱা হয় বজাৰ বজাৰত গ'লেও মানে ইহঁতৰ পচন্দৰ বস্তুবোৰ মানে মোৰ পচন্দ নহয় আৰু মোৰ পচন্দখিনি সিহঁতৰ একেবাৰে পচন্দ নহয় মানে মই ঘৰত মানে মোৰ ভাইটিয়ে হওক ভণ্টীয়ে হওক কিন্তু এটা কথা মোৰ ভাইটি বহুত ভাল ভাইটি মোৰ মই যেনেকুৱা মোৰ ভাইটিও তেনেকুৱা বাকী মোৰ বা হওক আৰু দাদা হওক সিহঁত একেবাৰে বেলেগ মোৰ ভাইটি ভাইটিৰ লগত মোৰ মিলে ভাইটিৰ ভাবনাবোৰ মিলে ভাইটিৰ চব মোৰ যিবোৰ পচন্দ কৰো ভাইটি সেইবোৰ কাপোৰ বহুত পচন্দ কৰে ভাইটিয়ে সেই তেনে মই যি কাপোৰ আনি দিওঁ ভাইটিয়ে সেই তেনেধৰণেই পিন্ধে মানে সি খুব ভাল পায় মোক যে কয় মোক এইটো বস্তু আনি দিবি বা তোৰ পচন্দৰ বস্তু মোৰ খুব ভাল লাগে সিহঁতক আনিবলৈ সিহঁতৰ পচন্দবোৰ মোৰ ইমান ভাল নালাগে বাট সেই তেনেধৰণৰ মোৰ অকল ভাইটিৰ লগতহে অলপ মিলে আৰু মিলে মানে বহুতখিনি মিলে কিন্তু সি বাকীখিনি লগতহে মোৰ একো মানে নিমিলে